হয় সঞ্জয়

এই গৰম বন্ধত কি কৰি আছা এই দিনটো ঘৰত সোমাই সোমাই একদম আমনি লাগি গৈছে তাকে প্লেনিং এটা কৰিছোঁ এই সন্ধিয়া সন্ধিয়া সন্ধিয়া বোলো এই এ টিম ফিল্ডত খোজ কাঢ়িবলৈকে যাওঁ নেকি তাৰপা এইপিনে ত্যাগ ক্ষেত্ৰত বোলে ফুডক'ৰটো খুলিছে তাতো এপাক সোমাই আহিব পাৰিম হয় স্বাস্থ্যও ভাল হৈ থাকিব আৰু যথেষ্টখিনি মানুহ গোট খাই ইজন সিজনক লগো পাম এটা দুটা কথাও পাতিব পৰিম মানে এতিয়া মানে গৰম বন্ধ যে সময় টো কেনেকৈ যায় কেনেকৈ নেযায় তেনেকুৱা লাগিছে তাকে ভাবিছোঁ যে সন্ধ্যা সময়ত যদি ইনেই অকমান অকমান ওলাই যাওঁ এঘণ্টা দুঘণ্টা যদি তাত কটাই মেলি আহোঁ স্বাস্থ্যও ভালে থাকিলে মনটোও ভাল লাগি থাকিলে তাকে মই বোলো যাব বা পাৰিবানে নোৱাৰা সেইকাৰণে বোলো ফোন এটা কৰি লওঁ যোৱাটো মানে কি আৰু কাইলৈ যাম পৰহিলৈ যাম কৰি থাকিলেতো নহয় সেইকাৰণে ভাবিছোঁ যে আজিৰপৰাই আৰম্ভ কৰি দিওঁ যদি বতৰ মানে বৰষুণ নিদিয়ে মানে ভাবিছোঁ যে অকমান যেতিয়া চিকমিক আন্ধাৰ হয় সেইটো সময়ত তাত মানে কি গ'লে ভাল হ'ব বৰ বিশেষ গৰমো নালাগিব হ'ব তেতিয়াহ'লে হেৰি কৰিবা মই আজি অকলেই গুচি যাম কালৰমানপৰা লগ হ'ম তাতে একেলগে

সেইটো হয় পিছে হ'ব তেতিয়াহ'লে কাইলৈ কাইলৈ আহিবা মই আজি এপাক গৈ চাওঁ এই জোঁটা পিন্ধি আহিবা দেই তাত খুব চিচা তিচা থাকে বুলি মোৰ লগৰ এজনে কৈছিলে ভৰি চৰি কাটে বোলে হ'ব তেতিয়াহ'লে ঠিক আছে ইভিনিং লগ কৰিম ঠিক আছে দিয়া